হেল্ল' অঁ নমস্কাৰ ছাৰ অঁ মই এই বৰপাক জীয়ামূৰীয়াৰপৰা কৈছিলোঁ আমাৰ ছাৰ গাওঁখনত বহুত মানে বানপানীত আজি পাঁচদিনমান ধৰি ডুব গৈ আছে তাৰপিছত আমি দিয়ক বহুত কষ্টত থাকিব লগা হৈছে খোৱা বোৱা ৰেচন পাতি নাই আকৌ ধৰক মানুহবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ বেমাৰ আজাৰ হৈছে তাৰকাৰণে ধৰক কিবা এটা ডক্টৰৰ পৰামৰ্শ লাগিছিলে আকৌ মানুহবিলাক এনে কষ্টত আছে তাতো বেলেগ ঠাইলৈ নিবপৰা কিবা ব্যৱস্থা লাগিছিলে ছাৰ কিবা কৰিবপৰা হ'ব নি বাৰু কি কয় ছাৰ কি বুলি ক'লে আমাৰ পঞ্চায়তটো মাছখোৱা বৰপাক জীয়ামূৰীয়া বৰ্তমান তিনিশ ঘৰমান আছে ছাৰ

হয় হয় হয় অঁ নাই ছাৰ তাৰো ব্যৱস্থা এটা কৰি দিয়া হ'লে

হ'ব ছাৰ

হয় হয় হয় হ'ব ছাৰ